হেল্লো জমেট' কাষ্টমাৰ কেয়াৰ হয় নে আপোনালোকৰ তাত মই খোৱা বস্তু কেইটামানৰ অৰ্ডাৰ দিছিলোঁ কিন্তু কেইটামান কথা ক'বলগীয়া থাকিলে এতিয়া আপোনালোকৰ ভইছ ৰেকৰ্ডটো মই তাৰমানে কোন চাইডে আছে ক'ব পৰা নাই আপুনি ক'বচোন